তিনি নৱেম্বৰ দুহেজাৰ তিনি সাত এপ্রিল দুহেজাৰ পাঁচ আঠ আগষ্ট দুহেজাৰ তেৰ ন অক্টোবৰ দুহেজাৰ ঊনৈছ এক জানুৱাৰী দুহেজাৰ চৌব্বিছ